গছবোৰ বুলি ক'লে বিশেষকৈ মই বাম খেতি আৰু ফুল গছবোৰৰ বিষয়ে কওঁ ফুলগছবোৰতো বৃদ্ধি আৰু বৃদ্ধি মই বিশেষকৈ নাৰ্ছাৰীৰ দাদাহঁতৰ পৰা পৰামৰ্শ লওঁ কেনেকৈ কি সাৰ দিলে ফুলগছবোৰ বৃদ্ধি হ'ব আৰু বাম খেতি বুলি ক'লে লাও জিকা এইবোৰ মই গাঁৱত দাদা বৰ্তাহেঁত দুজনমান আছে খেতি কৰা দাদাহেঁতৰ পৰা মই সেই পৰামৰ্শবোৰ লওঁ কেনেকৈ ইয়াৰ বৃদ্ধি হ'ব আৰু ইয়াৰ উন্নত হ'ব তাৰ কাৰণে পৰামৰ্শবোৰ দাদাহেঁতৰ পৰা খুব সোনকালে লওঁ